সাধাৰণতে মাছ ধৰিবলৈ নাও বুলি ক'লে আমাৰ এইডোখৰত তিনিখনমান নাও আছে তাৰে এখন ঘাটৰ নাও এখন মেচিন নাও সেইখন দি কেতিয়াবা মাছ ধৰা হয় কিন্তু খুব কম সাধাৰণতে আমি হাত নাও ব্যৱহাৰ কৰো আৰু হাত নাওখন লৈ ইমূৰৰ পৰা সিমূৰলৈ জালখন পেলাই দিওঁ ৰাতিপুৱা ভাগত পেলাই দিওঁ আৰু গধূলি ভাগত তোলাই আনো বা কেতিয়াবা গধূলি ভাগত পেলাই পিছদিনা ৰাতিপুৰা তোলাই ৰাখোঁ এতিয়া হাত নাও বুলি ক'লে হাত নাও যথেষ্ট সুবিধা হয় বিশেষকৈ জাল পোলোৱাৰ ক্ষেত্ৰত কাৰণ পইচা পাতিৰ খৰচটো যথেষ্ট কম মেচিন নাওতকৈ আৰু মেচিন নাও লৈ গ'লেতো আপোনাৰ দুই তিনি দিনৰ কাৰণে ওলাই যোৱা হয় দুই তিনি দিনৰ কাৰণে গৈ মাছ ধৰা হয় তেতিয়া ধৰা পদ্ধতিও সম্পূৰ্ণ বেলেগ